এক জুলাই দুহেজাৰ বাইছ দুই জুলাই দুহেজাৰ বাইছ তিনি জুলাই দুহেজাৰ বাইছ চাৰি জুলাই দুহেজাৰ বাইছ পাঁচ জুলাই দুহেজাৰ বাইছ